ৰন্ধনটো মই এগৰাকী গৃহিণী মানে মই ধৰি লওক ঘৰতে ভাত ৰান্ধো বা ল'ৰা ছোৱালীক বনাই খোৱাওঁ নিজৰ মানুহজনক বনাই খোৱাওঁ মানে কি বহুত মানে ভাল লাগে বনোৱাতো আৰু আজিকালিতো মানে মানুহৰ মানে ৰন্ধনটো মানে কি এটা মানুহৰ মানে ব্যৱসায়ী হিচাপেও কিছুমানে ল'ব পাৰে তেওঁলোকে ধৰি লওক আজিকালি সেইবিলাক স্কুল প্ৰতিষ্ঠান আছে ধৰি লওক তাত শিকায় শিকাই মাষ্টাৰ চেফবিলাক যেনেকৈ আজিকালিতো যায় মানুহ মাষ্টাৰ চেফত মানে গৈ পেলাই শিকে কেনেকৈ বনাব লাগে সেই স্কুলবিলাকত প্ৰশিক্ষণ দিয়া হয় মানে কুকিঙটো কেনেকৈ কৰিব লাগে কিমান পৰিমাণৰ বস্তুখিনি ল'ব লাগে তাৰপৰা কেনেকৈ ৰান্ধিব লাগে বা বস্তু হিচাপবিলাক এইটো বস্তু এনেকৈ ইয়াত দিলে বস্তুখিনি এনেকুৱা হ'ব তাৰ মানে সোৱাদতো কেনেকুৱা হ'ব সেই বস্তুবিলাক মানে তাত শিকায় আৰু আজিকালি ল'ৰা ছোৱালী বুলি কথা নাই সকলোৱে মানে এই এইটো নিজৰ পেচা হিচাপে ল'ব পাৰে মানে ৰান্ধিবলৈ মানুহে খাই ভাল পায় সেই গতিকে ৰান্ধিও ভাল পায় সেই গতিকে মানে মানুহৰ ৰন্ধনটো মানে বহুত মানে ভাল লাগে আৰু ৰান্ধি মানে মানুহে আৰু এইটো লৈ মানে মানুহ আগবাঢ়ি যাব পাৰে মানে সেই গতিকে মানে মানুহৰ ধৰি লওক আৰু ৰান্ধিলে বস্তুখিনি চাফ চিকুণকৈ ৰান্ধি মেলি মানে বস্তুখিনি আকৌ কেনেকৈ মানে মানুহক দিব লাগে সেইবিলাকো মানে সেই কুকিং স্কুলবিলাক মানে পতিষ্ঠানবোৰত শিকোৱা হয় মানে সেই গতিকে মানে কোনটো বস্তুত কিমান পৰিমাণৰ মচলা কিমান পৰিমাণৰ মানে বস্তু দিব লাগিব বা কিবা এটা এই বস্তুটোত বোলে নহয় এনেকৈ দিব লাগিব আৰু তাৰ কিছুমান সময় আছে সময়টো ইমান সময় সিজাব লাগিব ইমান সময় কৰিব লাগিব এনেকৈ মানে এইবিলাক শিক্ষা দিয়া হয় কিমান পৰিমাণৰ ল'ব লাগিব বা কিবা এটা বস্তু বেছি সোৱাদ হ'বলৈ তাত কি কি দিব লাগিব সেই বস্তুবিলাক শিকায় এনেকেই শিকি ল'ৰা ছোৱালীবোৰ মানে এয়া কুকিং স্কুলত যাব পাৰে